নমস্কাৰ হয় হয় এই লাইনটো দাদা আমাৰ মানে আচলতে অঁ টাইম কভাৰ কৰিব লাগেতো জোৰকৈ চলাবই লাগিব নহ'লে টাইম কভাৰ নহয় অঁ অসুবিধাটো তেনেকৈ

অঁ কণ্ট্ৰলতেইটো চলাওঁ বাৰু মোৰ মতেতো এতিয়া স্পিড ব্ৰেক হ'লে আমাৰ ধৰা এইটো কি বুলি কয় আমাৰ টাইম কভাৰ নহয় নহয় আমিতো এতিয়া মানেতো এই লং জাৰ্ণিত ওলাই যাবগৈ লাগে

অঁ তেনেকৈতো বুলি অসুবিধা হ'লেতো অঁ মানে মোৰ ধৰা তুমি আজি কৈছা তোমাৰ বুলি নিজে এনেকৈ ধৰা তুমিহে কৈছা আৰু বেলেগেতো এনেকৈ কোৱা বাৰু নাই নাই নাই এই কথাটো কোৱা কাৰণে বেয়াও পোৱা নাই বাৰু কিন্ত মানে এইটো এইটো কোনেওতো কোৱা নাই তুমি এতিয়া কি কমপ্লেইন দেখিছা এতিয়া তুমিতো স্পিডটো অঁ নাই নাই এইটো বেয়া পোৱা নাই পোৱা বাৰু তুমি কথাটো সুধাৰ কাৰণে ভালেই লাগিছে কিন্তু বেয়া কিয় পামনো কিবা এটা চেষ্টা কৰিব লাগিব হয় গতিকে এতিয়া চেষ্টা কৰিব লাগিব কওকচোন হয় এনে এনেই

তাকে অঁ

অঁ আমাৰ হেৰি হয় বাৰু অঁ কোৱাচোন অঁ এইটো ধৈৰ্য গগৈ ঠিকে ঠিকে ঠিকে ঠিক আছে হ'ব কৰিব লাগিব